মই এগিলাখান লা হেৰি চেৰি তেও সেই মোবাইল চোবাইল মোৰ নাই মই এইবিলাক নাজানোও অনলাইন চনলাইন কৰিবও নাজানো তাৰপিছত এই অনলাইনত দেখোন বস্তুগিলা আহি থাকে নহ'লে এইগিলাহান কৰিব নোৱাৰোঁ আইনবাৰো ইচ্ছা যায় আমাৰ এই নাতিটো এটা ধুনীয়া অনলাইনত মোক চুইটাৰ আনি দিছি ধুনীয়াকৈ পাগো আছে ৰঙটোও ভাল ধুনীয়াকৈ গাটোও হৈছি ভাল লাগছি আৰু চুইটাৰটো পাই পেলাই